এখন দেশৰ শাসন ব্যৱস্থাত সংবিধানৰ ভূমিকা যথেষ্ট আছে এখন দেশত শাসন ব্যৱস্থা থাকিবলৈ হ'লে এটা ভাল শাসন ব্যৱস্থা থাকিবলৈ হ'লে সংবিধান এখন থাকিবই লাগিব আৰু সেই সংবিধানখন সেই দেশখনৰ প্ৰতিজন প্ৰতিজন মন্ত্ৰী বিধায়ক যিধৰণৰ ৰাষ্ট্ৰপতিয়ে হওক বা সৰু সৰু যি ৰাজনৈতিক দল আছে বা ডাঙৰ ৰাজনৈতিক দল আছে তেওঁলোকৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ যিসকল মানুহ আছে দেশৰ যিসকল নাগৰিক আছে দেশৰ যিসকল পুলিচ প্ৰশাসনত বা ছাত্ৰ ছাত্ৰী সকলোৱে সেই সংবিধানখন মানি চলিব লাগিব তেতিয়াহে এখন দেশৰ শাসন ব্যৱস্থা ভাল হ'ব গতিকে যিটো প্ৰশ্ন সোধা গৈছে যে এখন দেশৰ শাসন ব্যৱস্থাত সংবিধানৰ ভূমিকা কি এখন দেশৰ শাসন ব্যৱস্থাত সংবিধানৰ ভূমিকা যথেষ্ট আছে অপৰিহাৰ্য আৰু এই ভূমিকা থাকিবই লাগিব যদিহে এখন দেশত যদি কোনো ধৰণৰ সংবিধান নাথাকে তেতিয়াহ'লে মানুহে নিজ ইচ্ছাৰে কাম কৰিবলৈ আৰম্ভ কৰিব যাৰ শক্তি বেছি হ'ব তেওঁলোকে সাধাৰণ সাধাৰণ মানুহক শোষণ কৰিব তেওঁলোকে সাধাৰণ মানুহক যাৰ মানে টকা পইচা বেছি থাকিব তেওঁলোকে যিসকল খাতি খোৱা মানুহ আছে তেওঁলোকক শোষণ কৰিবলৈ ল'ব তেওঁলোকক দমন কৰিবলৈ ল'ব তেওঁলোকক দাসৰ দৰে ব্যৱহাৰ কৰিব তেওঁলোকক হত্যা কৰিব তেওঁলোকক আনন্দৰ কাৰণে জন্তু জানোৱাৰৰ লেখীয়া ব্যৱহাৰো কৰিব যথেষ্টখিনি মানে বিপদ হ'ব পাৰে যদিহে এখন দেশত এখন সংবিধান নেথাকে আৰু এনেকুৱা হয় কিছুমান দেশত সংবিধান থাকিলেও তাত যিসকল ব্যক্তি থাকে ওপৰ খাপত মন্ত্ৰী বিধায়ক ৰাষ্ট্ৰপতি যিসকল তেওঁলোকে সেই সংবিধানখন মানি নচলে আৰু তেওঁলোকৰ শক্তি যদি পাছত বৃদ্ধি পায় বা তেওঁলোক বেছি শক্তিশালী হৈ যায় তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ মতে সংবিধানখন লিখিবলৈ চেষ্টা কৰে সেই সময়ত কিন্তু দেশৰ নাগৰিকসকলেও নিজৰ সংবিধানখন বচাবৰ কাৰণে চেষ্টা কৰিব লাগে কেতিয়াবা এনেকুৱা হয় যে এখন দেশত যিহেতু ৰাইজে ভোট দি কিনে মানুহক মন্ত্ৰী বিধায়ক পাতে আৰু সেই মন্ত্ৰী বিধায়কসকলে ক্ষমতাৰ বলত মানে বলিয়ান হৈ নিজকে বহুত শক্তিশালী বুলি ভাবি সংবিধানখন অৱমাননা কৰিবলৈ চেষ্টা কৰে সেই অৱমাননা কৰাৰ পাছত যদি ৰাইজে তেওঁলোকক দেখিও নেদেখা ভাও জোৰে তেতিয়াহ'লে সেই শাসকসকল সেই যি চৰকাৰত আছে ব্যক্তিসকলে দেশখনক শোষণ কৰিবলৈ আৰম্ভ কৰে দেশখন ধ্বংস কৰিবলৈ আৰম্ভ কৰে আৰু দেশত থকা কেইজনমান পুঁজিপতিৰ লগত মিলি তেওঁলোকে দেশখন লুটিবলৈ চেষ্টা কৰে তেওঁলোকে সম্পত্তি পাহাৰ গঢ়ি তোলে তেওঁলোকে সাধাৰণ মানুহৰ ওপৰত কৰ কাতল বহাই দিয়ে যিসকল লোকে শ্ৰম কৰি খায় যিসকল লোকে কাম কৰি খায় তেওঁলোকক হাজিৰা একেবাৰে নাইকিয়া কৰি দিয়ে একেবাৰে মানে কম যেনে তেনে খাই বৈ জীয়াই থাকিব পাৰে তেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি কৰি দিয়ে যিসমূহ আঁচনি সাধাৰণ ৰাইজৰ কাৰণে বনাব লাগে সেই আঁচনিসমূহ তেওঁলোকে পুঁজিপতিসকলৰ কাৰণে টকা পইচা থকা মানুহৰ কাৰণে বনাবলৈ আৰম্ভ কৰি দিয়ে মিছা মিছা গোচৰত মানুহক প্ৰতিবাদ কৰিলে জেলত ভৰাই দিব পাৰে জেলত ভৰোৱাৰ পাছত তেওঁলোকক অনিদিষ্ট কাললৈ তেওঁলোকক কাৰাৰোদ্ধ কৰি থ'ব পাৰে বা তেওঁলোকক নিজৰ ইচ্ছামতে তেওঁলোকক শাস্তি প্ৰদান কৰিব পাৰে গতিকে এখন দেশত যদি এখন শক্তিশালী সংবিধান থাকে আৰু সেই সংবিধানখন যদি সকলোৱে বেদবাক্যৰ দৰে যদি মানি চলে তেতিয়াহ'লে সেই দেশখন সুচাৰুৰূপে পৰিচালিত হয় কিন্তু আজিকালি প্ৰায়ে দেখা যায় আজিকালি যিসমূহ বৰ্তমান সময়ত যিসমূহ যিখন যিকোনো দেশৰে নহওক কিয় পলিটিকেল পাৰ্টিবোৰ মানে এনেকুৱা হৈছে ৰাজনৈতিক দলবোৰক অকণমান ক্ষমতা ৰাইজে যদি তেওঁলোকক অকণমান বেছিকৈ মৰম দেখুৱাই দিয়ে তেওঁলোকে ভাবি লৈ নিজকে এই ঈশ্বৰ বা ভগৱান আৰু তেওঁলোকে নিজ ইচ্ছামতে স্বেচ্ছাচাৰী শাসন কৰিবলৈ আৰম্ভ কৰে আৰু কিছুদিনৰ আগতে আপোনালোকে বাংলাদেশৰ যিটো ঘটনা এইটো শুনিছেই গতিকে তাতো তেনেকুৱা হৈছে আপোনালোকে শ্ৰীলংকাৰ ঘটনাটো শুনিছে তাতো তেনেকুৱা হৈছে গতিকে এখন দেশ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ'লে এখন সংবিধান এখনৰ ভূমিকা অপৰিহাৰ্য এখন শক্তিশালী সংবিধান লাগিবই লাগিব লাগিবই আৰু দ্বিতীয়তে দেশৰ সকলোৱে সেই সংবিধানখন মানি চলিব লাগিব আৰু যিসকল লোকে সংবিধান মানি নচলোঁ বা সংবিধানখন নাইকিয়া কৰিবলৈ বা সংবিধানখন নিজৰ মতে পুনৰ লিখিবলৈ চেষ্টা কৰে তেনেকুৱা ব্যক্তিসকলক তেনেকুৱা মানুহসকলক আমাৰ দেশৰ নাগৰিকে বা অন্য দেশৰ সেই দেশৰ নাগৰিকে মানে প্ৰতিহত কৰিব লাগিব তেওঁলোকক গাদীৰপৰা নমাব লাগিব আৰু দ্বিতীয়তে আমি প্ৰায় দেখোঁ যে সংবিধান এখনত লিখা থাকে কিবা এটা আইনত লিখা থাকে কিবা এটা কিন্তু প্ৰশাসনিক লগত প্ৰশাসনৰ লগত যিসকল জড়িত ব্যক্তি আছে তেওঁলোকে নিজেই সংবিধানখন মানি নচলে নিজৰ মতে মানে কিছুমান নিয়ম নীতি বনায় গতিকে এইবিলাকো মানুহে চাব লাগে মানুহ এতিয়া তথ্য প্ৰযুক্তিৰ যুগ মানুহে যথেষ্ট পঢ়া শুনা কৰিবপৰা হৈছে গতিকে যেনেকৈ আমি স্কুলত বা কলেজত বা ইউনিভাৰ্চিটিত কিতাপ পত্ৰ পঢ়ো তেনেকৈও মানুহে সাধাৰণতে সংবিধানখন পঢ়িব লাগে সংবিধানখন পঢ়িলে মানে মানুহে নিজৰ অধিকাৰৰ বিষয়ে জানিব পাৰিব মানুহ এজনৰ বাক স্বাধীনতা মানুহ এজনৰ শিক্ষাৰ স্বাধীনতা শিক্ষাৰ অধিকাৰ বাসস্থানৰ অধিকাৰ মানুহ এজনৰ যিখিনি মৌলিক অধিকাৰ আছে সেই সম্পৰ্কে সজাগ হ'ব পাৰিব এতিয়া যদি সংবিধানখনৰ বিষয়ে যদি দেশৰ নাগৰিকেই নেজানে আৰু সেইখন সংবিধানক যদি দেশৰ শাসকসকলে যদি অৱমাননা কৰে তেতিয়াহ'লে দেশখন সুচাৰুৰূপে পৰিচালিত হ'ব বুলি আমি ক'ব নোৱাৰোঁ গতিকে সোধাৰ দৰে এখন দেশৰ শাসন ব্যৱস্থাত সংবিধানৰ ভূমিকা কি সংবিধানৰ ভূমিকা একেবাৰে অপৰিহাৰ্য সংবিধান আমি সকলোৱে মানি চলিবই লাগিব আৰু সংবিধানখন আমাৰ পৱিত্ৰ গ্ৰন্থৰ দৰে